হয় মই বী বীমা কভাৰেজত সুখী নে বুলি ক'বলৈ গ'লে ইমান সুখী নহয় কাৰণ এই আঁচনিসমূহ সম্পূৰ্ণৰূপে ফলপ্ৰসূ হোৱা নাই আমাৰ অঞ্চলত চিকিৎসালয়সমূহত কাউণ্টাৰ আছে য'ত বীমা প্ৰক্ৰিয়াসমূহ চোৱা চিতা কৰা হয় এই প্ৰক্ৰিয়াটো ইমান সুচল নহয় কাৰণ এতিয়া যদি কাৰোবাৰ লোক এজনৰ এক্সিডেণ্ট হয় তেতিয়া প্ৰথমে তেওঁ নিজৰ পইচা দি ভৰ্তি হ'বলগীয়া হয় পিছত যে তেওঁ সেই পইচাখিনিয়ে সম্পূৰ্ণ পইচা ঘূৰাই পাব তাৰো কোনো নিশ্চয়তা নাই যদি তেওঁ নিজৰ পইচা খৰচ কৰিয়েই ইমানখিনি কৰিবলগীয়া হয় তেন্তে এই আঁচনিখন থকাৰ কোনো অৰ্থ নাই

আমি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহাৰ্য্য় লাভ কৰা নাই যদিও চৰকাৰে আৰ্থিক সাহাৰ্য্য় প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ